ৰন্ধাৰ সময়ত সাৱধানতা অৱলম্বন কৰা অতিকৈ প্ৰয়োজনীয় কাৰণ বিপদৰ বন্ধুহে শ্ৰেষ্ঠ বন্ধু বিপদৰ সময়ত পোৱা শিক্ষাৰ পৰা মানুহে কিছুমান বস্তু শিকাৰ প্ৰয়োজন আছে আৰু ৰন্ধাৰ সময়ত তেনেকুৱা বিভিন্ন প্ৰকাৰৰ কাৰ্যই মানুহক ভৱিষ্যত জীৱনত এটা বিপদৰ পৰা ৰক্ষা পেলাব পাৰে ৰন্ধাৰ সময়ত সাৱধানতা সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত যেতিয়া প্ৰথমতে আমি কেৰাহী এটা গেছত দি পেলাই তাত আমি খাদ্য ৰন্ধা আৰম্ভ কৰোঁ তাৰ আগতে চাই ল'ব লাগে যাতে তাত কোনো ধৰণৰ আগৰ পৰাই পানী জাতীয় সামগ্ৰী নাথাকে কাৰণ তেলৰ যেতিয়া আমি তাত সেই কেৰাহীটোত তেল দিম তেতিয়া আগৰ পৰা থকা পানীৰ সংস্পৰ্শত আহিলে ই ছিটিকি মানুহৰ বিপদত বিপদমুখীও কৰিব পাৰে ইয়াৰ লগতে ৰন্ধাৰ ক্ষেত্ৰত বিভিন্ন সঁজুলি সাধাৰণতে লগত ৰাখিব লাগে কিছুমান এনেকুৱা বৰ্তমান সময়ত পোৱা যায় যাতে মানুহৰ মুখখন প্ৰটেকচন কৰাৰ ক্ষেত্ৰত সুবিধা হয় আৰু এই কাৰ্যৰ পৰা ভৱিষ্যত প্ৰজন্মত হোৱা কিছুমান বিপদৰ পৰা ৰক্ষা পেলাব পাৰি ৰন্ধাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ কাৰণে বিভিন্ন প্ৰথা অৱলম্বন কৰিব পাৰি আৰু এই কাৰ্যৰপৰাই আমি ভৱিষ্যতে খোৱা কিছুমান সমস্যাৰ পৰা মুক্তি পাব পাৰোঁ